মোৰ এটা ইউটিউব চেনেল আছে য'ত মই বিভিন্ন ধৰণৰ ৰন্ধা বঢ়াৰ ভিডিঅ' আপলোড কৰোঁ মই ৰন্ধা বঢ়া কৰি বহুত ভাল পাওঁ সেইটো কাৰণেই সদায় মই ৰন্ধা বঢ়া কৰা ভিডিঅ' প'ষ্ট কৰোঁ মই মাছ মাছৰ আঞ্জা বনাই প'ষ্ট কৰিছোঁ মাংস নিৰামিচ চব্জি দালি ভাত ফ্ৰাইড ৰাইচ ফাষ্টফুডৰ আইটেম বহুতো ধৰণৰ ৰন্ধা বঢ়া কৰি মই ইউটিউব চেনেলত প'ষ্ট কৰোঁ তাৰ বাহিৰেও মই ডেইলী ব্লগো ইউটিউব চেনেলত প'ষ্ট কৰোঁ মোৰ ফেভৰেট ডিছটো হ'ল শুকান মাছৰ চাটনি মই শুকান মাছ বনাই খুব ভাল পাওঁ শুকান মাছৰ চাটনি বনায়ো খুব ভাল পাওঁ